অঁ মৌজাদাৰ গগৈদা হয়নে অঁ হেৰি আপোনালোকৰ অফিচ কেইটা বজাত খোলা থাকে জানো কেইটামান বজালৈকে অঁ তাকে সেই মোৰ মাটি এডোখৰ এই অনলাইন কৰিব লাগিছিলে তাকে বোলো আপোনাৰ লগত কথাটো পাতো বুলি ভাবিছিলোঁ কি কি ডকুমেণ্টছ লাগে কেনেকৈ কেনেকৈ কৰিব লাগিব মাটিডোখৰ আমাৰ এই বিলৰ কাষত

বিলৰ কাষৰ মাটি এতিয়া তাকে ম্যাদি কৰিব লাগিছিলে অঁ গাঁওবুঢ়াৰ চাৰ্ফিকেটতো লাগিব নেকি

তেতিয়া আমাৰ গাঁওবুঢ়াজন লগ পাবলৈকে দিগদাৰ নহয় ক'ত ক'ত যে ঘূৰি ফুৰে

অঁ অঁ অঁ অনলাইন কৰা কিবা লাষ্ট ডেট আছে নেকি আকৌ লাষ্ট ডেটৰ আগতে কামটো কৰিব লাগিব নহয় চাগৈ সিদ্ধান্ত হোৱা নাই

হ'লেও মই দুই এদিনতে কৰিম বাৰু মই গাঁওবুঢ়াৰ কাগজখন উলিয়াই যদি কাইলৈ পাৰোঁ কাইলৈ বা এই সপ্তাহটোৰ ভিতৰতে অনলাইন কৰি থ'ব লাগিব একে দিনাই যে হ'ব আকৌ নেটৰ কিবা গণ্ডগোল থাকিব নেটেই অঁ নহ'লে আকৌ নকৰোঁতে নকৰোঁতে থাকি গুচি যাবগৈ ম্যাদি হোৱা নাই ম্যাদি কৰিব লাগে মাটিডোখৰ

অঁ মই কাইলৈ চাওচোন বাৰু হ'ব তেতিয়া অঁ